কোনো ঠাই বা জেগাত বিখ্যাত মঠ মন্দিৰ এনেকুৱা বিখ্যাত ঠাইত বহু চাবলৈ বহুতো পৰ্যটক পৰ্যটক আৰু বহুতো মানুহ সেই ঠাই চাবলৈ আহে সেই ঠাইত গেট বা দোকান চোকান দি সেই থলুৱা মানুহসকলে মিলি যদি এখন গেট দিয়ে সেই গেটখনত পইচা দি পৰ্যটকসকলে সেই ঠাই চাবলৈ আহিব আৰু সেই পইচাই সেই পইচাই সেই জেগাডোখৰ উন্নতি কৰিব পাৰিব আৰু উন্নতি কৰি পি উন্নতি কৰি বা ৰাস্তা চাস্তা বেয়া হৈ আছে সেই অঞ্চলৰ মানুহখিনিয়ে সেই অঞ্চলৰ অঞ্চলটোৰ ৰাস্তাটো ভাল কৰিব পাৰিব সেই গেটখনৰ পইচাটোৱে